হয় মই ফুটবল খেলিছিলো মই ক্লাছ এইট মানৰ পৰাই ভাল ফুটবল খেলিছিলো মই ফুটবল খেলা এইকাৰণেই ভাল পাইছিলো যে তাত বহু মানুহৰ সমাহাৰ হয় সমাহাৰ হয় মানে বিশেষকৈ খেলুৱৈ বাইছজন খেলুৱৈ থাকে খেল খেলোঁতে এই বাইছজন খেলুলৈৰ ওপৰত সঁচাকে সুদৃষ্টি ৰাখিব লাগে বলটো ক'ত কেতিয়া কেনেকৈ যায় আহে সকলোখিনি চাই ঠিকমতে খেলিলেহে কৃতকাৰ্যতা লাভ কৰিব পাৰি আৰু এই ক্ষেত্ৰত আমাৰ গাঁৱৰে এজন ভৱেন কলিতা বুলি বেষ্ট প্লেয়াৰ আছিল তেওঁ এনেকুৱা প্লেয়াৰ যে তেওঁ বেকত থাকিলে কোনো বল তেওঁৰ বেকত যাব নোৱাৰে ঠিক তেনেকৈ তেওঁৰ উৎসাহতে আমি আমাৰ গাঁৱৰ বা ওচৰৰ এইবিলাকো এটা বাঘেশ্বৰী টীম নামৰ টীম সজাই সুন্দৰকৈ আমি গেম খেলিছিলো আৰু বহু ঠাইত খেলিছিলো যেনেকুৱা আমাৰ ওচৰে পাঁজৰে নলবাৰী টিহু এই কালাগ ৰঙিয়া ইত্যাদি এইবিলাকত খেল খেলি ফুৰিছিলো তাত আমাক বহুতো মানুহে ৰাইজে উৎসাহ দিছিল আৰু বহুতত আমি প্ৰাইজ টাইজ ইত্যাদিও আমি পাইছিলো